কাপোৰ ধুবলৈ যিহেতু আমি কেতিয়াবা পুখুৰী পানী ইউজ কৰোঁ মটৰ পানীও ইউজ কৰোঁ আৰু যেতিয়া আমাৰ মানে কাপোৰ বতৰ কাপোৰ বতৰ যদি আমাৰ কাপোৰ বতৰ যদি বেয়া হয় আমি কাপোৰ ধুবলৈ আমি কেতিয়াবা মেচিনত শুকুৱাওঁ কেতিয়াবা চাদৰ ওপৰত দিওঁ কাপোৰো কেতিয়াবা ভিতৰতো দিয়াওঁ শুকুৱাওঁ আৰু পানীটোতো আমি যিখিনি পানী খৰচ কৰিবলগীয়া হয় সেইটো পানীটো খৰচ কৰিবই লাগিব আৰু গতিকে আমি মানে কাপোৰটো আমি যথেষ্টখিনি মানে নিজে নিজে আচলতে আমি চিন্তা কৰিব লাগে যে কিমানখিনি পানীৰ প্ৰয়োজন হয় আমাক কাপোৰ ধুবলৈ বা কিমানখিনি প্ৰয়োজন কিমানখিনি অপ্ৰয়োজন হয় সেইটো আমি নিজেই ডিচিশ্যন লওঁ যে কাপোৰ ধুবলৈ হ'লে আমি কিমানখিনি পানী লাগিব আৰু আমি প্ৰায় মানুহবিলাক আজিকালিতো কাপোৰ মেচিনতেই ধুৱে ধৰি লওঁ মেচিনত ধুলেতো বেছি বিশেষ তেতিয়া বতৰ বেয়া হ'লেওতো প্ৰায় মেচিনতেই শুকুৱাই দিয়ে কাপোৰবিলাক তেতিয়া ধৰি লওঁ প্ৰব্লেম নাই যিবিলাক ধৰি লওক এতিয়া কাপোৰৰ মেচিনটো নাই গাঁৱতো প্ৰায় কাপোৰৰ মেচিনটো মেচিন নেথাকেই তেতিয়া তেওঁলোকে কি কৰে ধৰি লওঁ ঘৰৰ ভিতৰত বা বাহিৰত কিবা এটা নিৰ্দিষ্ট ঠাইত তাতে কাপোৰ শুকুৱাই তেওঁলোকে সেইকাৰণে কাপোৰ মানে কাপোৰ হেৰি কৰিবলৈ হ'লে আমি তেনেকৈয়ে মানে নিজেই মানে ডিচিশ্যন লওঁ যে কোনখিনিত দিলে কাপোৰটো শুকাব বা এই হেৰি হয় নুশুকায় সেইটো নিজেই আমি ডিচিশ্যন লওঁ যে কাপোৰখিনি কি ধৰণে আমি ৰাখিলে আমাৰ ওপৰত আমাৰ কাপোৰখিনি আমাৰ হেৰি হৈ থাকে সেইটোৱে মানে কাপোৰ